হয় ক্ৰীড়াত মহিলাসকলৰ অৱদানসমূহো বহুত ভাল আমাৰ ভাৰতত পুৰুষসকলে যিদৰে ক্ৰীড়া জগতত খলকনি তুলিছে ঠিক তেনেদৰে মহিলাসকলো পিছপৰি ৰোৱা নাই কিছু কিছু ক্ষেত্ৰত পুৰুষতকৈয়ো ভাল প্ৰদৰ্শন কৰিছে তাৰ এটা উদাহৰণ হৈছে আমাৰ ভাৰতৰ ক্ৰিকেট জগতৰ এটা জনপ্ৰিয় দল হৈছে আৰ চি বি কিন্তু আৰ চি বি পুৰুষ দলটোৱে আজিলৈকে এটা ট্ৰফিও জিকিবলৈ সক্ষম হোৱা নাই কিন্তু আৰ চি বি মহিলা দলটোৱে যোৱা বছৰত ট্ৰফি জিকিবলৈ সক্ষম হৈছে এনেকুৱা বহুতো উদাহৰণ দি মহিলাসকলে প্ৰমাণিত কৰিছে যে ক্ৰীড়া জগতত তেওঁলোক পুৰুষতকৈ কোনো গুণেই কম নহয় উদাহৰণস্বৰূপে সীমা দাস যাক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় তেওঁ ভাৰতৰ প্ৰথম মহিলা খেলুৱৈ যোনে সোণৰ পদক আনিবলৈ সক্ষম হৈছে আই এ এ এফ বিশ্বত বিছ বছৰ অনুৰ্দ্ধৰ চেম্পিয়নশ্বীপত এনে বহুতো উদাহৰণ আছে আমাৰ ভাৰতৰ মহিলাসকল তেওঁলোকে বহুত ভাল প্ৰদৰ্শন কৰিছে আমাৰ পুৰুষসকলতকৈ কিছু ক্ষেত্ৰত তেওঁলোকতকৈ বহুত বেছি আগবাঢ়ি গৈছে আমাৰ ভাৰতৰ মহিলাসকল গতিকে আমি তেওঁলোকক কোনো গুণেই কম বুলি ভাবিব নোৱাৰোঁ পুৰুষতকৈ ভাৰতৰ মহিলাসকলে তেনেকুৱা বহুত বেলেগ বেলেগ ক্ৰীড়াত ক্ৰীড়াৰ বহুত বেলেগ বেলেগ মানে বহুত বেলেগ বেলেগ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে বহুত উদাহৰণ দি থৈ গৈছে দি আছে আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও তেওঁলোকে বহুত এনেধৰণৰ উদাহৰণ দি যাব গতিকে আমি তেওঁলোকক কোনো গুণেই কম বুলি ভাবিব নোৱাৰোঁ আমি বৰঞ্চ তেওঁলোকক উৎসাহিত কৰিব লাগে যে তেওঁলোক আৰু আগবাঢ়ি যাব পাৰিব আৰু অকল ক্ৰীড়া ক্ষেত্ৰতে বুলি নহয় তেওঁলোক বেলেগ বেলেগ ক্ষেত্ৰতো বহুত কিবাকিবি কৰি আছে ভাৰতৰ মহিলাসকলে ক্ৰীড়া ক্ষেত্ৰতটো তেওঁলোকে বহুত আগবাঢ়িয়েই গ'ল আমি তেওঁলোকক যিমান পাৰোঁ সিমান উৎসাহিত কৰিবলৈ যত্ন কৰিব লাগে আমি তেওঁলোকক কোনো গুণেই কম বুলি ভবাটো উচিত নহয়